হেল্ল অ অ হেল্ল' অ ঐ তোমাৰ তাত যে হেৰি কাপোৰ চিলাই থকা দৰ্জী হেৰি এখন মেখেলা চিলালে কিমান ল'বানো অ আকৌ চাদৰৰ পটী লগালে অ আকৌ ব্লাউজ এটা চিলালে কিমান ল'বানো অ আ অলপ তাৰ ভিতৰতে অলপ কম চম দাম কৰিবা অ অ পচন্দ হয় যদি আ অ পচন্দ হ'লে আনিব পাৰোঁ দু দুই এখন ফ্ৰক চক আছেনে নাই ফ্ৰকবিলাক আছে অ অ অ অ এই আমাৰ নাতিজনীৰ কাৰণে ফ্ৰকো আনিব পাৰোঁ চাগৈ অ এই মেখেলা দুখনমান চিলাব হৈ আছে আ তেনেকৈ ভাবি আছোঁ আৰু সেইকাৰণে তোমাক সুধিছোঁ মই কেনেকুৱা দাম অ অ কেনেকুৱা ধৰণৰ এই কা অ কেনেকুৱা ধৰণৰ কাপোৰবিলাক আহিছে বাৰু পলিষ্টাৰেইনে নে অ অ অ অ অ অ অ মই এই সূতা ব্লাউজ অ অ সূতা ব্লাউজ আছেনে নাই ব বগা ভয়েলৰ অ অ এই তেনেকুৱা ব্লাউজ কেইটামানৰ প্ৰয়োজন হৈ আছে অ অ কিমান লাগিব এটাত এটা চিলালে কিমান ল'ব অ